মোৰ মাতৃভাষা অসমীয়া যদিও মই নাভাবোঁ যে মই অসমীয়া ভাষাটো সম্পূৰ্ণ শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ কাৰণ আমাৰ দৈনন্দিন জীৱনত আমি বিদেশী ভাষাৰ বেছি প্ৰয়োজন কৰা কৰোঁ আৰু যিহেতু কিছুমান ক্ষেত্ৰত সেই বিদেশী ভাষাৰ প্ৰয়োজনীয়তা আছেও

আমি অসমীয়া ভাষাক শুদ্ধ ব্যৱহাৰ কৰিব বাবে আমি দৈনন্দিন জীৱনত সেই বিদেশী ভাষাখিনি বৰ্জিত কৰি আমি অসমীয়া ভাষাত কথোপকথন কৰিব লাগিব